হেল্ল' মই এম ছিৰিজ মোবাইল এটা অৰ্ডাৰ কৰিব বিচাৰিছিলোঁ কিন্তু ভুলতে মোৰ এছ ছিৰিজ ছেমচাঙৰ মডেল এটা মোবাইল এটা অৰ্ডাৰ কৰা হ'ল আপুনি মোক অৰ্ডাৰটো কেঞ্চেল কৰিবলৈ সহায় কৰিব